বিয়াবোৰত সাধাৰণতে মানুহে কইনাক ছোৱালীয়ে ব্যৱহাৰ কৰিবলৈ যিবোৰ সামগ্ৰী লাগে সেইবোৰেই আচলতে উপহাৰ হিচাপে দিয়ে যেনেদৰে যেনে ধৰক দৈনন্দিন জীৱনত যিবোৰ প্ৰয়োজন হয় সাজপাৰৰ পৰা ধৰি এখন ঘৰত যিবোৰ সামগ্ৰীৰে ছোৱালী এজনীয়ে বা কইনাজনীয়ে ৰন্ধা বঢ়া কৰে বা তেওঁৰ প্ৰয়োজনীয়ে যিবোৰ সামগ্ৰী আচলতে সেইবোৰেই উপহাৰ হিচাপে বিয়াবোৰত প্ৰদান কৰে সেই উপহাৰবোৰত বেছিখিনি ছোৱালীজনীয়ে ব্যৱহাৰ কৰা সমাগ্ৰীয়ে থাকে আৰু যৌতুক দিয়া হয় বিয়াত সাধাৰণতে ছোৱালীজনীক যৌতুক দিয়া হয় ছোৱালীজনীৰ সৈতে ছোৱালীজনীয়ে যাতে নতুন ঘৰখনত গৈ কষ্ট নাপায়গৈ বা ছোৱালীজনীৰ যিখিনি দৈনন্দিন ব্যৱহাৰৰ সামগ্ৰী সেইখিনিয়ে আচলতে যৌতুক হিচাপে প্ৰদান কৰা হয় কইনাৰ ঘৰখনৰ পৰা সেই বস্তুখিনি যৌতুক হিচাপে প্ৰদান কৰা হয় সেই যৌতুকত বিচনাৰ পৰা আদি কৰি তেওঁ দৈনন্দিন জীৱনত যিখিনি ব্যৱহাৰ কৰে গৰমৰ দিনত ফেন হওক বা কাঁহী বাতিয়ে হওক বা চাহ দিবলৈ ব্যৱহাৰ কৰা বিভিন্ন কাপ ধৰণৰ কাপ প্লেট আদি বা ৰন্ধন সামগ্ৰীয়ে নহওক কিয় সেইবোৰ তেওঁলোকে কইনাজনীৰ একো অসুবিধা নহবলৈ মাক দেউতাকে যৌতুক হিচাপে প্ৰদান কৰে লগত আৰু আজিকালিও এই যৌতুকৰ ব্যৱহাৰ আগতকৈ বেলেগ দেখা যায় আগতেতো যৌতুক হিচাপে ঘটি লোটাৰ পৰা ধৰি কাঁহৰ বাচন বৰ্তনলৈকে আদিবোৰ যৌতুক হিচাপে দিছিলে কিন্তু বৰ্তমান সময়ত আধুনিকতাৰ কবলত পৰিয়ে বা অন্য কাৰণতেই নহওক কিয় আজিকালি যৌতুকত ফ্ৰীজ ফেনৰ পৰা ধৰি বক্স পালেং বা অত্যাধুনিক কিছুমান ৱাছিং মেচিন যেনে আদি বস্তুবোৰো যৌতুক হিচাপে দিয়া দেখা যায়